হয় মই দেখা মতে যোৱা কেইবছৰমানৰ পৰা নৃত্য বহুতো পৰিৱৰ্তন হৈছে ক'বলৈ গ'লে আমাৰ এতিয়া অসমীয়াৰ বিহু বিহুৱে যথেষ্ট পৰিৱৰ্তন হ'ল কাৰণ বিহু আগতে আমাৰ গাঁৱৰ গছ তলত হৈছিল এতিয়া বৰ্তমান সেই বিহু গৈ এক অনুষ্ঠানৰ ৰূপ লৈছে য'ত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠান পতা হয় আৰু আগৰতে বিহু হাঁহি ধেমালিৰে ফূৰ্তিৰে গাঁৱৰ সকলো ৰাইজ একগোট হৈ হৈ বিহু হাঁহি ধেমালিৰে চবেই একলগ হৈ একলগ হৈ পিনি নাচি বাগি ধুনীয়াকৈ ফূৰ্তি কৰিছিল খালি এতিয়া বৰ্তমান সেই বিহু অনুষ্ঠান অনুষ্ঠানৰ ৰূপ লৈ কোনো এজনী মানুহে এক প্ৰতিযোগিতাৰ ৰূপ লৈ সেই প্ৰতিযোগিতাত বিভিন্ন ভংগীমা দিয়ে আগতে কোনো ভংগীমাৰ হিচাপ নাই যোনে যেনেকৈ মন যায় তেনেকৈ হাঁহি ধেমালি কৰি ইয় বিহুটো আগবঢ়াই নিছিল বৰ্তমান সেই বিহু অনুষ্ঠান লৈ পিনি এক পইচাৰো অদান প্ৰদান কৰাহে হৈছে সেই হিচাপত ক'বলৈ গ'লে বিহু আমাৰ যথেষ্ট পৰিৱৰ্তন হ'ল বিহু নৃত্যৰ কোনো নো বিহু নৃত্যৰ ক্ষেত্ৰত কোনো তেনেকুৱা পৰিৱৰ্তন হ'ব নালাগিছিল কাৰণ আমাৰ এই বিহু আমাৰ ন অসমীয়াৰ নৱবৰ্ষৰ যি আদৰা হয় সেই আদৰাক লৈহে গাঁৱত ফূৰ্তি কৰা হয় খেতিক লৈও আমি সেই অনুষ্ঠান পাতি ৰং ধেমালি কৰি গাঁৱৰ মানুহে একগোট হৈ সেই নতুনক আদৰি এই বিহু পতা হয় খালি সেই বিহু বৰ্তমান গৈ পিনি এক অনুষ্ঠানৰ ৰূপ ল'লে